বা ইমান ভিৰ চোন কি হ'ব এতিয়া মইতো সময়মতে পাবগৈ লাগিছিল নহয় দাদা কিমান দেৰি লাগিব আৰু এই আমাৰ এ এছ টি চি বাছ ষ্টেণ্ড পাবলৈ কাৰণে অঁ আধা ঘণ্টা মই চোন দহ মিনিটত মোৰ ফ্লাইটে আছে কেনেকৈ যাব আকৌ বাছ ধৰিব লাগিব তাৰ পৰা ৰাম ৰাম চেচ এই বেলেগ বেলেগ ৰাস্তা আছে নি যাবলৈ কাৰণে ব'লক ব'লক সেইফালে ব'লক সেইফালে ব'লক এই হ'ব হ'ব আপোনাক দহ টকা এটা লাগিলে বেছি দি দিম কোনো কেছ নাই হ'ব হ'ব